মই কিবা বনোৱা আগতেটো যিকেইটা বস্তু লাগে সেইকেইটা ওচৰতে আনি কাটি মেলি লওঁ যেতিয়া মাংস বনাওঁ তেতিয়াতো ফাৰ্ষ্ট মই পিঁয়াজ আদা নহৰু থাকিলে নৰসিংহপাত তেজপাত ডালচেনি আদিবিলাক চব মানে পিচি কাটি ৰেডি কৰি লওঁ তাৰপিছতহে বনাবলৈ ষ্টাৰ্ট কৰোঁ আৰু আৰু যদি আলু দিওঁ তেতিয়া আলু থাকে লগত যদি আৰু কিবা থাকে যেনে গাহৰিৰ লগত মেজেঙা তেনে মেজেঙাবিলাকো মই ওচৰতে ভালদৰে ধুই পখালি আনি থওঁ নহ'লে বিলাহী দিলে বিলাহী থৈ লওঁ আৰু যিমান মানে মচলাবিলাক যদি দিওঁ সিমানবিলাক ওচৰত আনি থৈ লওঁ দেই

আৰু যদি লাই বা কিবা বনাওঁ তেতিয়া মচলাটো দিয়া নহয় আৰু নৰ্মেলকৈ বনোৱা চব্জি এখনত তাতো অকল পিঁয়াজ আৰু দা নিমখ হালধি এইকেইটাই দিয়া হয় কেতিয়াবা ইমান কৰিবলৈ নাই ওচৰতে চব আনি থৈ লওঁ আৰু মাংস বনালেহে বেছিকৈ যোজা চলাবলগীয়া হয় আৰু যিমান যি লাগে চব কাটি পাচলি কাটি মেলি ধুই লওঁ ৰচুন আদা নহৰু পিচি পেলাই থৈ লওঁ আৰু লগত যিমান যিবিলাক দৰকাৰ হয় চব আনি থৈ লওঁ দেই নহ'লেতো লোকক চিঞৰি চিঞৰি কিমান কামত লগাম আৰু